ন লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ আঠ লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ সাত লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ ছয় লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ পাঁচ লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ